আমাৰ অঞ্চলত চিকিৎসা যথেষ্ট ভিৰ দীঘলীয়া শাৰী বহুত দেখিবলৈ পাওঁ কাৰণ এইবোৰৰৰ ক্ষেত্ৰত বিশেষকৈ এইবোৰ সমস্যাৰ ক্ষেত্ৰত দেখিব বিশেষ পৰি পৰিণতি হিচাপে পৰিণতি হিচাপে মই ক'ব বিচাৰোঁ যে এইবোৰৰ ক্ষেত্ৰত মানুহৰ যিবোৰ বেমাৰ ইজনৰ সিজনৰ গাত বিয়পিব পাৰে প্ৰথম আৰু দ্বিতীয়তে হৈছে এই বেমাৰী ৰোগীৰ ক্ষেত্ৰত যিবোৰ ইমাৰ্জেঞ্চী যিবোৰ ইমাৰ্জেঞ্চী ৰোগী থাকে সেইবোৰ ৰোগী ডক্তৰক ডক্তৰক লগা প ডক্তৰ লগা সময়ত সেইটো সময়ত পোৱা নগ'লে ৰোগী মৃত্যুৰ মুখত পৰিব সময়ত যদি ডক্তৰ পোৱা নাযায় সেই লাইনত থিয় হৈ থাকিলে দীঘলীয়া শাৰীত থিয় হৈ থাকিলে সেই ৰোগীজনৰ মৃত্যুৰ মুখত পৰিব পাৰে আৰু এই শাৰীয়ে এই দীঘলীয়া শাৰীয়ে চিকিৎসালয়ত থকা মানুহবিলাকৰ যিবোৰ বেমাৰ আজাৰৰ গোন্ধ বেমাৰ আজাৰৰ

শ্বাস প্ৰশ্বাসত লোৱা উশাহ নিশাহৰ ক্ষেত্ৰত সেই বীজাণুবোৰ ইজনৰ পৰা সিজনলৈ বিয়পা দেখা যায় আৰু এনেদৰে এই বেমাৰৰ প্ৰভাৱটো বহু বহুভাৱে বাঢ়ি গৈ এটা ডাঙৰ প্ৰকাণ্ড বেমাৰত দি ধৰিব পৰা যায় যাৰ বাবে আমি আমাৰ অঞ্চলটোত বহু বহু ভালদৰে দেখিবলৈ পাওঁ